মই এনেকুৱাধৰণৰ চিনেমা ভাল পাওঁ যোনটো লাইক আমাক মটিভেট কৰে সেইটো সেনেকুৱা টাইপ চিনেমা মই বেছি ভাল পাওঁ আৰু সেনেকুৱা টাইপ চিনেমা এখন মই চাইছিলো যোনটোৰ নাম আছিলে গুড বাই সেইটো চিনেমাখনত এক্টৰ আছিলে অমিতাভ বচ্চন সুনীল গ্ৰোভৰ এক্ট্ৰেছ ৰশ্মিকা মান্দানা আৰু আছিলে কেইটামান সেইকেইটা মই নাম নাজানো ভালকে ত' চিনেমাখনটো চিনেমাখন এনেকুৱা আছিলে কি লাইক আমি যেতিয়া বাহিৰত পঢ়িবলে যাওঁ তেতিয়া আমি নিজৰ মা দেউতাক এৰি যাব লাগে ন ত' সেনেকুৱাই আৰু তেতিয়া লাইক আমি বাহিৰত যাই ইমান ব্যস্ত হৈ যাওঁ আমি ফোন উঠাবলে টাইম নাপাওঁ সিহঁতৰ লগত কথা পাতিবলে টাইম নাপাওঁ আমি নিজৰ কামতে ব্যস্ত থাকোঁ নিজৰ ফ্ৰেণ্ডচ নিজৰ পঢ়া শুনা এটচেট্ৰা ইত্যাদি হেনেকুৱা টাইপ ত' লাইক এনেকুৱা হৈ যায় কি এটা টাইমত আমাৰ কানেকশ্যনটো অলপ কমি যায় মা দেউতাৰ লগত যেনেকে আগত আমি ঘৰত একেলগে থাকিছিলো একেলগে খাইছিলো ভাত হেনেকে আমি বাহিৰত গ'লে আমি অকলে ভাত খাব লাগে নহ'লে কেতিয়াবা বন্ধুৰ লগত তেনেকুৱা টাইপ আৰু যদি কেতিয়াবা এনেকুৱা হৈ যায় কি আমি ফোনেই নুঠাওঁ আৰু এনেকুৱা মানে ষ্টৰীটোত এনেকুৱা আছিলে মানে কি মাক ঢুকাই গৈছিলে আৰু ছোৱালীজনী লাইক গমেই নাপায় দেট ইচ ৰশ্মিকাই গমে নাপাই আৰু তাই ফোন নুঠাইয়ে তাৰপাছত এদিন কি হ'ল মানুহ এজন আহি পেলাই তাইক ক'লে কি আপোনাৰ মাক ঢুকাইছে তেতিয়া লাইক তাই পূৰা একদম শ্বক হৈ গৈছিলে এইটো কেনেকে হ'ব পাৰে তেতিয়া তাই সেইটো ৰিয়েলাইজ কৰিছে অনুভৱ কৰিছে যে মই ইমান ডাঙৰ ভুল কৰিছিলো মা দেউতাৰ লগত কথা পতা নাছিলো এতিয়া মই মাক লাষ্ট টাইমত লাষ্ট টাইমৰ কাৰণে লগ নাপালো কথা পাতিব নোৱাৰিলো তাৰপাছত তাই নিজৰ ঘৰত আহিলে বাহিৰৰ পৰা য'ত পঢ়িবলে গৈছিলে আহি পেলাই তাই তেতিয়া গম পালে কি এনেকে মা ঢুকাইছে তাইৰ বহুত বহুত বেয়া লাগিছে বহুত ৰিগ্ৰেট ফিল হৈছিলে কি মই কিয় নকৰিলো এনেকুৱা এটা ত' সেইটো কাহিনীটো সেনেকেই মটিভেট কৰে কি লাইক আমি যদি ক'ৰবাত বাহিৰত যাওঁ বা মা দেউতাৰ পৰা দূৰত যাওঁ আমি কেতিয়াও সিহঁতক পাহৰিব নালাগে কাৰণ মা দেউতা আমাৰ কাৰণে বহুত ডাঙৰ বস্তু কাৰণ মা দেউতাৰ কাৰণে আমিতো পৃথিৱীত আছোঁ ইহঁতৰ কাৰণেই আমি ডাঙৰ মানুহ হ'ব পাৰোঁ আৰু সেইকাৰণে আমি যেনেকে মা দেউতাই কষ্ট কৰি আমাক আগবঢ়ায় আমি যেতিয়া কষ্ট কৰি ডাঙৰ মানুহ হওঁ সেনেকে আমি নিজৰ মা দেউতাককো চাব লাগে এইটো লাইক পেয়িং বেক বুলি ক'ব পাৰি ত' সেইটোৱে ষ্টৰীটো আছিলে